হেল্ল' দাদা হয় মই আপোনালোকৰ এজেঞ্চীটোৰ পৰা এখন কেব বুক কৰিছিলোঁ অঁ হয় অৰিজিত ভূঞা নামৰে আছিল তো কেবখন মই ক'ব গ'লে বিশ মিনিটমান হ'ল মই নিজৰ ল'কেশ্য়নতে ৰৈ আছোঁ কিন্তু এতিয়ালৈকে কেবখন আহি পোৱাহি নাই প্ৰথম কথা মই ইয়াত মিটিং এখনত আহিছিলোঁ যোনখনৰ কাৰণে অলৰেডী মই লেইট হৈ আছিলোঁ তাৰ পাছতো আপোনালোকক মই ৰিকুৱেষ্ট কৰিছিলোঁ যে কেবখন যিমান পাৰে সোনকালে পঠিয়াই দিব বুলি আপোনালোকে কৈছিল যে দুই তিনি মিনিট ৰখি দিয়ক আপুনি ল'কেশ্য়নটোতে ৰখি থাকক আৰু মই ল'কেশ্য়নটোও ভালকৈ দিছোঁ আপোনালোকেও কৈছে ঠিক আছে আপুনি তাতে ৰখি থাকক মই ৰাস্তাতে মেইন ৰ'ডত আপোনালোকে ৰখি থাকিব কৈছে মই গলিৰ ভিতৰতো নাই মই মেইন ৰাস্তাত ৰৈ আছিলোঁ হ'লেও আপোনালোকৰ কেবখন এতিয়ালৈকে আহি পোৱাহি নাই মই আপোনালোকে কৈছে যে তিনি মিনিট দুই তিনি মিনিটত কেবখন পাবহি কিন্তু এতিয়ালৈকে বিশ মিনিট হ'ল যোনটো ক'ব গ'লে বহুত বেছিয়ে লেইট হৈছে তো তাৰ কাৰণে এতিয়া আপোনালোকে মানে জল্দি কিবা এটা সিদ্ধান্ত লওক ক'ব গ'লেতো মই এইটোৱে ভাবিছোঁ যে কেবখন কেঞ্চেল কৰি নতুন কেব এখন আনি দিয়ক প্ৰথম কথা মই এতিয়া

বিশ মিনিট এবাৰ নিজে ভাবি চাওক বিশ মিনিট আপোনালোকে দুই তিনি মিনিট কৈছে ঠিক আছে মানিছো পাঁচ মিনিট দেৰি হৈছে ছয় সাত আঠ দহ মিনিট মানিছোঁ বিশ মিনিট হৈ গ'ল এতিয়ালৈকে একো খা খবৰ নাই না আপোনালোকে মোক ফ্ৰণ্টৰ পৰা ফোন কৰিছে গম ই মানে পূৰা ইগন'ৰ কৰিছে ফ্ৰণ্টৰ পৰা আপুনি ফোনো কৰা নাই যে দেৰি হৈছে এতিয়া মই ফোন কৰিছোঁ আপোনালোকে ক'ব পাৰে যে ছৰী লেইট হৈ গ'ল কিবা এটা হৈ গ'ল এনেকুৱা নহয় কিবা এটা হ'ল না এক্সপ্লেনেশ্য়ন দিছে না কিবা কৈছে একো কোৱা নাই অকল জাষ্ট আপোনালোকে কৈছে যে বেয়া মানে এইটো জাষ্ট কেঞ্চেল কৰি দিয়ক মানে সেইটোৱে কেঞ্চেলেই কৰি দিয়ক কাৰণ উপায়তো নাই এতিয়া কাৰণ মোৰ অলৰেডী দেৰি হ'ল আৰু কথাটো শুনক চাওক মোৰ লগত কৰিছে ঠিক আছে মানিছোঁ আপোনালোকে এইখন এনেকৈ দেৰি কৰিলে কিবা কৰিলে নাজানো কি হ'ল কি হ'ল একো গম নাপাওঁ মেইবি আপোনালোকৰ এক্সপিৰিয়েন্স নাই হপায় আপোনালোকে নাজানে হপায় একো কথা কিন্তু বেছি ওপৰত উৰিব বিছাৰিছে কিন্তু এটা কথা শুনি লওক মোক এনেকুৱা কৰিলে কিন্তু মই যাতে বা বেলেগ মানুহৰ মুখত এইবোৰ শুনিব নেপাওঁ কাৰণ বহুত বেছি খঙত আছোঁ মই এতিয়া ক'ব গ'লে কাৰণ বি কাৰণ ইমান দেৰি ৰৈ থকাটো ইমান ভাল কথা নহয় আপোনালোকে মোক এতিয়া আপোনালোকে কাম এটা কৰক কেবখন ক'ৰ পাইছেহি সোনকালে আহিবলৈ মোক কওক কাৰণ আকৌ এখন মই কেব বেলেগ এটা এজেঞ্চীক ফোন কৰি নাম্বাৰ উলিয়াই কেব এখন বুক কৰাটো আকৌ সময় নষ্ট বুলিয়েই ক'ব পাৰে তো তাৰ কাৰণে আপোনালোকে কাম এটা কৰক কেবখন ক'ৰ পাইছেহি সোনকালে কওক দুই তিনি মিনিট কৈছিল আপোনালোকক আৰু মই পাঁচ মিনিট দিছোঁ পাঁচ মিনিটৰ ভিতৰত কেবখন যাতে মোৰ জেগাত পাইহি নহ'লেবা ইয়াত কমপ্লেইন দিয়া জেগাও বহুত আছে নিশ্চয় আপোনালোকে জানে তো মই কমপ্লেইন দি আপোনালোকৰ কেব আজিয়েই বন্ধ কৰাব পাৰোঁ তো যিমান পাৰে সোনকালে কিবা এটা সিদ্ধান্ত লওক আৰু মোক যিমান পাৰে সোনকালে ফোন কৰক ঠিক আছে হ'ব